অঁ আপোনালোকৰ গাঁও অঞ্চল না অঁ গাঁৱত মানে বিহু কেনেকৈ পালন কৰে অঁ

হয় হয়

হয় হয় অঁ হয় সেইকাৰণে বিহুৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ

অঁ অঁ গাঁৱৰ বিহুটো অলপ হয় হয় হয় অঁ দিয়ক ঠিক